অ বাইদেউ ইয়ে আছোঁ কাম বনবিলাক কৰি বিহু আহি পালে কামেই শেষ নহয় অ কি কৈছা অ অ হ'ল কাপোৰ ধোৱা হ'ল অ' কি মেচিনত দিছা অ অ এই মোৰ হোৱা নাই ৰ' মেচিন নাই নহয় আকৌ এতিয়া হেৰি মকৰা জালবিলাক গুচাই আছোঁ অ' ইয়ে আকৌ মই এলাৰ্জী আকৌ কৰিয়ে দিব মোৰ আকৌ কোনো নায়েই একেলা একেলা অ আৰু হেৰি পিছে আকৌ পিঠা পূৰা কি কৰিবি

অ' ঢেকীত পিছে হেৰি কৰিবি আমি আ মোৰ ওচৰত আহিবি একেলগে আমি ঢেকীত পূৰিম আ ঢেকিত খুন্দি ল'ম অ তিলপিঠা বনাবিনে নাৰিকল অ' তাৰপিছত আকৌ লাৰু বনাবি নেকি তিল লাৰু বনালে বেছি

অ' মইও ভাবিছোঁ মুৰিও লাগিব নহয়

এই জানো জানো ভালকৈ নাজানো তোৰ বেছি ভাল হয় তোৰ বেছি ভাল হয় ক'চোন বাৰু তই কেনেকৈ বনাৱ ওম মই ভালকৈ নাজানো টান নহয় তোৰ কেইটা বেছি টান হয় অ অ

অ অ অ হ'ব দে মই জানো এনেই সুধিছোঁ আৰু তোক দে পিছে হ'ব দে অ দে